তাঁত বোৱা আচলতে তাঁত বোৱা সামগ্ৰী বুলি ক'লে যেনেকে লাগিলে আমাৰ প্ৰথম লাগিলে এটা চকৰি লাগিব যিটো চকৰি আমি ম সূতাখিনি কিছুমান সৰু সৰু মহুৰা নিচিনা বুলি কয় সেইবিলাকত ভৰাই ল'ব লাগিব তাৰ পিছত তাঁতবাতি কৰিব লাগিব তাত লাগিব আমাৰ খুটী লাগিব চিৰি লাগিব তাৰ পিছত এটা হাকোটা বুলি কয় ৰাঁচ ৰাঁচ লাগিব ৰাঁচখন যদি আমি হাকোটা দি সূতাখিনি টানিব লাগিব তাৰ পিছত শলি লাগিলে শলি পিছত বৰ লাগিলে তেনেকৈ দোৰ্পতি লাগিলে মাকো লাগিলে সেইবিলাক বস্তু তাঁতশাল তাঁতশালখনৰ কাৰণে লাগিব তাৰ পিছত লাগিব মেইন সূতাটো লাগিব সূতা সেইখিনি তাঁত তাঁত বোৱা সামগ্ৰী হ'ল চিলাই কৰা সামগ্ৰী বুলি ক'লে আমি ডেমছী লাগিব গুলী লাগিব বেলেগ ধৰণৰ গুলী লাগিব বেজী লাগিব ফ্ৰেম লাগিব তাত কাপোৰটো ভৰাই লৈ পেলাই চিলাই কৰিবৰ কাৰণে সেইটো তাত আহিলে তাৰ পিছতে ঊণৰ বস্তু বুলি ক'লে আমি ঊণৰ বস্তু কি আমাৰ ঊল লাগিলে সেই ঊণটো আমি কিনি আনিব লাগিব বেলেগ জেগাৰ পৰা কিনি আনি তাত ষ্টিক লাগিব শলা এই শলাইদি আমি ঊলটো বনাব লাগিব বনাব বনোৱা টাইমত দুটা দুটা ডিজাইনত বা তলটো ৰিপটো ৰিপ বুলি কয় সেই ৰিপটো বেলেগ ধৰণে কৰিব লাগে আৰু গাটো বেলেগ ধৰণে কৰিব লাগে সেইটো কাৰণে সেই যি শলাবিলাক থাকিব শলাবিলাকো তেনেকৈ কিছুমান ডাঙৰ আছে দহ দহ নম্বৰ আছে এঘাৰ নম্বৰ বাৰ নম্বৰ তেনেকৈ বিভিন্ন ধৰণৰ নম্বৰৰ শলা আছে সেই ঊলটো চাই পেলাই ঊলটো কিমান ডাঙৰ সেই হিচাপত আমি শলাটো ব্যৱহাৰ কৰিব লাগে তাৰ পিছতে আমাৰ যন্ত্ৰ কি বুলি ক'লে আমি সেইবিলাক বস্তু সেই যন্ত্ৰ কি বুলি ক'লে আমি সেইটো বস্তুৱেই পাম তাতকৈ আমি ভাল বস্তু ব্যৱহাৰ কৰিবলৈ হ'লে আমি সেই যন্ত্ৰটো আনিবই লাগিব তাঁত বোৱা কাৰণে কিছুমান যন্ত্ৰ আছে মানে কিছুমান কাৰেন্টত কৰিব পাৰি আজিকালিতো তেনেকৈ ওলালে আমিটো হাত শালত বৈছিলোঁ উইভিঙত বৈছিলোঁ এতিয়াতো কৰিবলৈ হ'লে মেচিন আছে কিছুমান মেচিনত মানে চুইচ টিপিব লাগিব তেনেকৈ ডিজাইন হৈ যাব নিজে বৈ যাওঁতে সেইটো লাগিব তাৰ পিছতে ঊণৰ কাৰণেতো দৰকাৰ নাই ঊণৰটো আমি মেচিন ঊণৰটো মেচিনেও কৰিব পাৰি কিন্তু আমি কিছুমান ঊণ আছে যিবিলাক ঊণ ছিক্স প্লাই আছে ফ'ৰ প্লাই আছে কিছুমানটো সৰু আছে একদম টু প্লাই ঊল ঊণ সেই টু প্লাই ঊণটো আমি হাতেৰে কৰাটো বহুত দিন লাগে কাৰণে আমি মেচিন ব্যৱহাৰ কৰোঁ তাত সেই মেচিনটোৰ মেচিনটো ব্যৱহাৰ কৰিবলৈ তাত কিছুমান পিন থাকে এতিয়া সম্পূৰ্ণ পিনখিনি মোৰ মনত নাই কিন্তু হ'লেও তাত সেই মেচিনটোত আমি হিচাপ কৰি ল'ব লাগিব যে তলত কিমান দিব লাগিব ওপৰত কিমান দিব লাগিব ডিঙিটো ওচৰত কিমান কমিব লাগিব হাতত কিমান কমিব লাগিব সেইটো কমাই যাব লাগিব আৰু সেই মেচিনটো চলাই যাব লাগিব চলাই গৈ পেলাই এবাৰ চলালে আমি এডাল কমাই লওঁ আকৌ এডাল চলালে এডাল কমালোঁ তেনেকৈ কৰি হাতটো আমি তেনেকৈ বনাম তাৰ পিছত ডিঙি কাৰণে আৰু সেইটো চিষ্টেমটো তেনেকৈ হয় ডিঙিটো আমি তেনেকেই বনাই যাম